অঁ অঁ হয় বাইদেউ নমস্কাৰ মই কথা এটাৰ কাৰণে জানিবৰ কাৰণে ফোন কৰিছিলোঁ আপুনি য়োগা ক্লাছ কৰি আছে নেকি বৰ্তমান অঁ এই কি কি বাৰে কৰাইনো নে অঁ গোটেই কেইটা বাৰতে কৰাই শনিবাৰে দেওবাৰে কৰাই আছে ন অঁ এনে সৰু ল'ৰা ছোৱালীবোৰকো শিকাই আছেনে বাৰু বৰ্তমান অঁ অঁ অঁ সৰুখিনিও বেলেগকে শিকে ডাঙৰখিনিও বেলেগ বেলেগ ন অঁ অঁ এই সৰু ল'ৰা ছোৱালীও কি শনিবাৰে দেওবাৰে হয়নে

অঁ এনেই সময়টো কিমান সময়ৰ পৰা কিমান সময়লৈ কৰে

চাৰিটাৰ পৰা ছটালৈ ন এনে ফীজ ফীজটো কেনেকুৱা হয় অনলাইনে লৈ আছেনে নে আপোনাৰ তালে গৈ কিবা ফৰ্ম চৰ্ম ফিল আপ কৰিব লাগিব

অঁ অঁ অঁ অঁ অঁ আচ্ছা আচ্ছা ঠিকে আছে তেতিয়াহ'লে মোৰো মানে ভাইটি এজন আৰু ভণ্টি এজনী আছে সিহঁতকো মই লৈ যাম বাৰু আৰু অঁ অঁ অঁ ঠিকে আছে এনেই ষ্টুডেণ্ট কিমানমান আছে আপোনাৰ তাত বৰ্তমান

অঁ অঁ অঁ অঁ ঠিক ঠিকে আছে ঠিকে আছে মই আপোনাৰ এইটো নাম্বাৰতে আকৌ ফোন কৰিম বাৰু আপুনি মই ভালকৈ জানি ল'ম দিয়ক ঠিকে আছে দিয়ক হাঁ অঁ অঁ ঠিক আছে ঠিক আছে ধন্যবাদ